হয় বাবু হয়নে ক'ত আছা অঁ কিবা কৰি আছিলা নেকি ময়ো এই ঘৰতে আৰু এই আছোঁ এনেই বাকী খবৰ খাতি ভালেই নহয় ক'ৰবাত চাকৰি তাকৰি পালা নেকি অঁ এপ্লাই চেপ্লাই কৰিছা নাই

কি কৰিম বুলি ভাবিছা এতিয়া কোনডোখৰত খুলিবা এনেই ক'ত খুলিম বুলি ভাবিছা অঁ অঁ অঁ

যাব পাৰি বাৰু এনেই ফাৰ্ষ্ট কিমান ভৰাম বুলি ভাবিছা পোৱালি

মতা গাহৰি বেছিকৈ আনিব নালাগে মতা গাহৰি চাৰিটামান আনি বাকীকেইটা মাইকী গাহৰি ভৰাই দিব লাগে অঁ মানে অঁ তলটো হেৰি ঢালাই কৰি দিবা নেকি মানে ভিতৰত চেম্বাৰ চেম্বাৰ দিবা অঁ তাত খৰচাটো হ'ব তেনেহ'লে খৰচাটো ওপৰত তিন চাৰি লাখ টকাৰ ওচৰতে যাবচোন

ময়ো যাব পাৰিলোঁ হেঁতেন লগতে এতিয়া এনেই কেতিয়াৰপৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছা কামটো মানে এতিয়া হাতত হাতত যিটো আছে লাহে লাহে কামটো কৰাই লওক কৰাই থাকিব লাগিছিলে মাটি চাতি কিবা সোমোৱা মেলা বা খুঁটা চুটা কিবাকিবি

মানে কৰিম বুলি ভাবিলে কৰিবই লাগে আৰু মানে ৰখি থাকিলে সময় পইচাটো বা খৰচা হৈ গৈ থাকে বা টাইমটোও গৈ থাকে অঁ বাৰু হেৰি গধূলিকৈ লগ কৰিবাচোন একেলগে কথা পাতিম লগ পালে অঁ অঁ ঠিক আছে দিয়া